অঁ কওকচোন

সাধাৰু মেলা অঁ অঁ যাম বুলি ভাবিছে নেকি অঁ অঁ অঁ সেইটো হয় বাৰু লগে ভাগে অকণ মেলা চাবলৈ ভাল লাগে বাৰু

অঁ অঁ মই মই এপাক যাওঁ যোৱা বছৰো গৈছিলোঁ তাৰ দুবছৰ আগতো গৈছিলোঁ যোৱাবাৰো গৈছিলোঁ ভালে লাগে বাৰু চাই পেলাই মেলাটো অঁ অঁ হয় হয় ল'ৰা ছোৱালীতো অঁ ভাৰাগাড়ী লৈ নে নিজৰ গাড়ীয়ে নিওঁ তাকে

অঁ অঁ ঠিক আছে হ'ব ডাঙৰ গাড়ী এখনেই ল'লেই ভাল হ'ব

অঁ অঁ এতিয়া অঁ অঁ আমি তিনি তাৰিখৰ দিনা অঁ আমি

অঁ চাৰি মানে চাৰি তাৰিখে যোৱাটোৱে চাৰি তাৰিখে গ'লেই ভাল হ'ব চাৰি তাৰিখেই ঠিক কৰা হ'ল অঁ গাড়ীখন বাৰু ময়েই অঁ ময়েই বাৰু ঠিক কৰিম অঁ অঁ আমি ইয়াৰ পৰা ওলাই যাম গাড়ীখনত ফোন কৰি দিম ওলাই থাকিব অঁ অঁ তাত গ'লে মানে মীনা বজাৰো থাকেতো সেয়াও চাব পাৰিব ল'ৰা ছোৱালীবিলাকে মানে ভাল পায় মীনা বজাৰত এইবিলাক খেলা ধূলা পুতলা গাড়ী চাড়ী ট্ৰেইন এইবিলাকত উঠি ভাল পায় চকৰী তকৰী খোৱা বোৱা বিলাকটোতো আছেই অঁ ঠিক আছে অঁ অঁ ৰাখক